সাঁতোৰৰ আঁৰৰ মূল ধাৰণাটো হ'ল আমাৰ বিভিন্ন শৰীৰৰ অংগ লগত জড়িত হৈ থাকে সাঁতোৰিলে স্বাস্থ্যৰ কাৰণে ভাল সাঁতোৰিলে এটা ব্যায়ামো হয় আমি যদি প্ৰত্যেক দিনাই দ পানীত গৈ সাঁতোৰো আমাৰ স্বাস্থ্য বহুত ভাল হয় কিছুমান মানুহৰ হাত ভৰিৰ বিষ থাকে সেইবোৰ মানুহে যদি প্ৰায় সাঁতোৰিব পাৰে দ পানীত হাত মাৰি মাৰি ভৰি মাৰি মাৰি বিষৰ বহুতো ভাল হয় সাঁতোৰ আৰু কেইবা প্ৰকাৰো থাকে বাৰু হেৰি মতা সাঁতোৰ মাইকী সাঁতোৰ চিলনী সাঁতোৰ এনেকৈ মতা সাঁতোৰ হ'ল হাত দুখন মাৰি মাৰি যাব লাগে চিলনী সাঁতোৰ মূৰটো উবুৰিয়াই উবুৰিয়াই এনেকৈ গৈ থাকিবগৈ লাগে আৰু মাইকী সাঁতোৰ হ'ল ভৰিকেইখন মাৰি মাৰি হাত দুখন মাৰি মাৰি যাব লাগে সাঁতোৰিবলৈ শিকিলে বহুতো ভাল কেতিয়াবা সাঁতোৰৰ হেৰিও হয় এইবোৰ সাঁতোৰিবলৈ নাও নাও ডুবাৰ ক্ষেত্ৰতো সাঁতোৰিব লাগে মাজুলীত পানী ঢেৰ হয় ফেৰিত যাব লাগে কেতিয়াবা নাও ও ডুবে আমি সাঁতোৰি থাকিলে ভাল সাঁতোৰিবলৈ শিকিব লাগে এনেকৈয়ে সাঁতোৰিলে মানুহৰ শৰীৰৰ স্বাস্থ্য ভালে থাকে